মই এনে ভাত আঞ্জা চাহ আৰু মাৰ বেমাৰ হ'লে কেতিয়াবা বনাব লাগে আৰু মোৰ লগৰ আমি যেতিয়া লগৰবিলাকে আমি খানা খাওঁ তেতিয়া আমি মই বনাওঁ ভাত মাংস বনাই মই মাংস বনাই ভাল পাওঁ আৰু মোৰ লগৰবিলাকে খাই ভাল ভাল হোৱা বুলি কয় কয় আৰু মই তেতিয়া বহুত ভাল লাগে মোৰ মনটো বহুত ভাল লাগে আৰু মই বিশেষকৈ চাহ বনাই ভাল পাওঁ চাহ মই চাহ মই ঘৰৰ আমাৰ সকলোবোৰে সকলোবোৰকে মই চাহ বনাওঁ চাহ বনাই খুৱাও আৰু মা দেউতা বা দাদা বাইদেউ সকলোৱে চাহ চাহ চাহকাপ ভাল হোৱা বুলি কয় ভাল হোৱা বুলি কয় আৰু মই বহুত